এতিয়া ধৰক আমাৰ ইয়াতে খেতি বাতিবিলাক কৰে খেতি কৰে পথাৰত আমাৰ এইখিনিতে এতিয়া গোটেই পথাৰবিলাকত খেতি এতিয়া গৰু হওক গাই হওক ঘাঁহ খাবলৈ আপোনাৰ ধৰক ঘাঁহ খাবলৈ অসুবিধা এতিয়া চবতে খেতি কৰা হোৱাৰ পিছত চব ঘাঁহ নাটনি হয় ধৰক আজিকালি মানুহে কি কৰে ছাইডে ছাইডে ক'ৰবাত ঘাঁহ থাকিলেও আপোনাৰ ঘাঁহৰ দৰৱ ওলালে ঘাঁহৰ দৰৱ মাৰি দিয়ে দৰৱ পোৱাৰ পিছত চব ঘাঁহ বন মৰি যায় নহ'লে গৰুৱে আহি পিনি ছাইদত আপোনাৰ ধান হওক বা কিবা খেতি হওক ছাইডে ছাইডে চৰি পিনি আপোনাৰ ধৰক জেওৰা ভাঙি সোমাই খাই দিব বুলি আপোনাৰ দৰৱ মাৰি দিয়ে সেইটো কাৰণে মৰি যায় মৰি যোৱাৰ ফলত সেইবিলাক নকৰি আৰু ছাইদত ক'ৰবাত ঘাঁহ থাকিলেও মানুহবিলাকে খাবলৈ দিব লাগে নহ'লে গৰু সেইবিলাক নো ক'ত খাব ক'ত থাকিব সেইবিলাক আপোনাৰ ধৰক এতিয়া খেতিতটো সোমাব নোৱাৰে ছাইডত নহ'লে ক'ত কেনেকৈ খাব সেইবিলাকে মানুহে অলপ খাবলৈ দিব লাগে নহ'লে ঘাঁহ চাঁহবিলাক এতিয়া নহ'লে সেইবিলাকক ক'ৰপা পাবনো কি কৰিব এনেকুৱা লিখীয়া কথা এতিয়া আমাৰ চবতে এতিয়া খেতি তাৰ দ দ খেতি কৰে বাম খেতি কৰে আপোনাৰ চবতে মানে বেয়া নি এতিয়া ধৰক এতিয়া আপোনাৰ এতিয়া চ'লাৰ বুলি কয় এইবিলাক কাৰেণ্টৰ কিবা ঝাটকা মেচিন বুলি কয় সেইবিলাক আহিলে এতিয়া গৰুবিলাকে সেইবিলাক ওচৰলৈ টাৱৰ ওচৰলৈ নাযায় টাৱৰৰ ওচৰলৈ যাব ভয় কৰে ছাইডত ক'ৰবাত ঘাঁহ থাকিলেও ওচৰলৈও খাবলৈ নাযায় এতিয়া বহুত আঁতৰ পৰাই সিহঁতি আপুনি পলাই যায় তেনেকুৱা হৈছে মানে এতিয়া ঠিক আছে যেনিবা ওচৰত থাকিলেও এতিয়া মানুহবিলাক ক'ৰবাত টাৱাৰৰ ওচৰত থাকিলেও কিছুমানে আকৌ আপোনাৰ দৰৱ দি দিয়ে আঁতৰতো দৰৱ দি দিয়ে এতিয়া খাব নোৱাৰে খাই পিনি তাত পায়খ ক'ৰবাত লেট্রিন পায়খানা হয় বেমাৰ হয় বেমাৰ হৈ যোৱাৰ ফলত সেই গৰু গাই হ'বলৈ আপোনাৰ অসুবিধা হয় আপোনাক যি সেইবিলাক প্ৰয়োজনীয় আপোনাৰ বস্তু খাই দিয়ে খাই দিয়াৰ পিছত আপোনাৰ যিবিলাকত দৰৱ দিয়ে দৰৱ দিয়াৰ পিছত এতিয়া আমাৰ সৰু ল'ৰা ছোৱালীয়ে গাখীৰ খায় গাখীৰ খোৱাৰ ফলতো আপোনাৰ অসুবিধা হয় এতিয়া সৰু সৰু আমাৰ ঘৰৰ লগত বাচ্ছা বাচ্ছা ল'ৰা আছে সেইবিলাকত দিগদাৰ হয় সেইবিলাক তেনেকুৱা কৰিব সেইবোৰ হ'ব নালাগে যাতে সেই তেনেকুৱা